অঁ হেল্ল' ফ্ৰিজ আছে আৰু দেই অঁ এই হোমডাই ডেলিভাৰী অ' ছৰী হোম হোম ডেলিভাৰীটোহে নাই দাদা আমি এনেই যদি পে'মেণ্টটো আপুনি আগত কৰি দিয়ে কওঁক কওঁক বুজিছোঁ বুজিছোঁ বাৰু হয় হয়

দাদা মানে আমাৰ হোম ডেলিভাৰী চাৰ্ভিছটো এনেই এতিয়া যদি আপুনি আগতীয়াকৈ কেইটকামান পে'মেণ্ট কৰি দিয়ে তেতিয়া আমি গাড়ী এখন যোগাৰ কৰি দিব পাৰিম বাৰু কিন্তু আমাৰ এই হ'ম ডেলিভাৰী সেইটোহে নাই আচ্ছা আচ্ছা মই বুজিলোঁ বুজিলোঁ ঠিক আছে ঠিক আছে মই তেতিয়া তেনেকৈ হ'লে পাৰিম বাৰু আপুনি খালি সোনকালে আহিব আপুনি মানে যাবলে অলপ দেৰী হ'ল যে আপুনি সোনকালে আহিব আৰু কওঁক অঁ ঠিক আছে দাদা আপুনি সোনকালে আহিব তেন্তে আমি সব কৰি দিম বাৰু খালি আমি ফিক্সিংটোহে কৰি দিওঁ দেই বস্তুবিলাক আপুনি নিজে লগাব কৰিব লাগিব আমি আমি খালি ডেলিভাৰীটোহে দি আহিব পাৰিম আৰু ঠিক ঠিক আছে ঠিক আছে দাদা আহিব আপুনি সোনকালে